অ হয়

অ অলৰেডী মানে মোৰ বহুত কেইখন অন চিৰিয়েল আছেই তাৰ বাহিৰেও বা মই এনেও ব্যস্ত মানুহতো মই এতিয়াও মানে ছুটিং মোৰ চলিয়েই আছে যদি কাহিনীটো আপোনাৰ যদি ভাল লাগে পঢ়ি চাম বাৰু স্ক্ৰিপ্টটো আপুনি দি পঠিয়াবচোন কাহিনীৰ স্ক্ৰিপ্টটো অ অ হয় হয় অ মোৰ এতিয়াও মানে ছুটিং চলি আছে যে সময় নাই তথাপিও আপুনি কৈছে যেতিয়া মই বাৰু তাতে সময়টো উলিয়াই পেলাই এবাৰ চাম চেষ্টা কৰি আপুনি দি পঠিয়াব মই কাহিনীটো পঢ়ি চাব লাগিব অ অ বাৰু মই আপোনালৈ ক'ল কৰিম তাৰপিছত মই জনাম এতিয়া মই সঠিক ক'ব পৰা নাই হয় হয় এই নাই মই মানে নতুনকৈ এ টি ভি চেনেলত চিৰিয়েল এখন মানে ছুটিং কৰি আছোঁ

হয় হয় বাৰু মই আপোনাক জনাম বাৰু ও হ'ব দিয়ক মই কাইলৈ মানে জনাম বাৰু আপোনাক হ'ব হ'ব

হ'ব হ'ব দিয়া ভাবি চাম বাৰু অ